হেল্ল' অঁ তুমি অ'লা ড্ৰাইভাৰ হয়নে অঁ মোৰ মানে নগাঁৱলৈ যাবলগীয়া আছিলে গতিকে তুমি আহিব পাৰিবা নেকি ঠিক ধৰা নটামান বজাত আহি পাবহি লাগিব তুমি মই নটা বজাত গ'লে মোৰ সুবিধা হয় অফিচ টাইম হয় সেইটো সময়ত যাব লাগিব গতিকে তুমি আহিব পাৰিবানে অঁ যদি পাৰা তেতিয়াহ'লে তুমি আহি যাবা অঁ ঠিক একদম পজিটিভলি তুমি নটা বজাত উপস্থিত হ'বাহি দেই অঁ ঠিক আছে হ'ব দিয়া অঁ ঠিক আছে